গুঠা আৰু চিলাই বিষয় ক'ব গ'লে মই আজিৰ দিনত বহুতো ধৰণৰ কাপোৰ চিলনি কৰিবৰ বাবে ওলাইছে চিলনি কৰিবৰ বাবে ওলাইছে আৰু মই নিজেও চিলাওঁ আৰু বাকী বহুতো মানুহে মোক চিলাবলৈও দিয়েহি সেইবিলাক মই চিলাই চিলাই বহুতো উপাৰ্জনো কৰিছোঁ ঘৰখনো চলোৱা হয় তাতে মই ল'ৰা ছোৱালীও পঢ়াইছোঁ কাপোৰ চিলাই আগৰ দিনত আদিম যুগত কাপোৰ কানি একোৱেই নাছিলে আজি যিটো পৰ্যায় আহিলে সেই পৰ্যায়ত এনেকুৱা ধৰণৰ ধৰণৰ কাপোৰ কানি ওলাইছে নহয় সেইবিলাক কাপোৰ কানি আজিকালি মানুহে ধৰণৰ ধৰণৰ কাপোৰ কানি পিন্ধিবলৈ ধৰিছে কিছুমানে কটনৰ কাপোৰ বিচাৰে গৰম দিনত পিন্ধিবলৈ কিছুমানে ঠাণ্ডা দিনত গৰম কাপোৰ পিন্ধিব লাগে আৰু বুঢ়া বা বুঢ়ী মানুহে কটন কাপোৰ ব্যৱহাৰ কৰিব বিচাৰে তাতে আকৌ শৰীৰটো ঢাকিবৰ বাবে বুঢ়ী মানুহে কটন কাপোৰবিলাকহে বিচাৰে পিন্ধিবৰ বাবে

আমাৰ যিবিলাক কাপোৰ চিলাওঁ সেইবিলাক কাপোৰ আমি নিজেই চিলাই পিন্ধো আৰু বহুতকো চিলাইও দিওঁ আজি কিছুমান মানুহে দৌৰি আহে বোলে বাইদেউ চাদৰখন বা শাৰীখন ফছটো লগাই দিবলৈ কয় আমি নিজৰ ঘৰৰ কাম বন এৰি থৈ মানুহগৰাকীক ফষ্টটো খুৱাই দিয়া হয় আৰু মেখেলাখনো চিলাই দিয়া হয় তেনেধৰণৰ বহুতো কাম আমি আগবঢ়াই গৈ আছোঁ সেইবিলাক কৰিয়ে বহুতখিনি উপাৰ্জন কৰিছোঁ তেনেধৰণৰ কাম কৰিম বুলি গোটেই জীৱনটো ভাবিছোঁ তাতে আকৌ সকলো সকলোকে আগবঢ়াই নিছোঁ আমাৰ নিচিনা এইদৰে মেচিনৰ কাম কৰিবলৈ সেইবুলিয়ে আমি নিজৰ মনত ভাৱনা এটা লৈছোঁ যে বহুত ধৰণৰ কাপোৰ চিলাই উপাৰ্জন কৰিম বুলি ভাবিছোঁ কাপোৰ কাপোৰ কানি চিলাই আমি বহুত বস্তু লৈছোঁ নিজৰ সাজ পোছাকো লৈছোঁ ল'ৰা ছোৱালী কিবা এটা দৰকাৰ হ'লে আমি দিবও পাৰিছোঁ মেচিন মেচিনত আমি সকলো ধৰণৰ ডিজাইন ডিজাইন দি কাপোৰ কানি চিলাই ল'ব পাৰোঁ আনকো চিলাই দিব পাৰোঁ আনেও লয়